অ' হেল্ল' কওকচোন

আমি প্ৰায় কে জি পঞ্চাছ টকাকৈ বিক্ৰী কৰোঁ অলপ যদি সৰহকৈ লয় তা তাত অকণমান ৰেহাই দিওঁ টুয়েণ্টি পাৰ্চেণ্ট ৰেহাই দিওঁ অ' হয় টুয়েণ্টি পাৰ্চেণ্ট ৰেহাই আছে হয় হয় হয় হয় হয় হয় হয় আহিলে গম পাবই নহয় আমাৰ ইয়াত চাহপাতটো এক নম্বৰ চাহপাত হয় অ' হ'ব হ'ব